আজিৰ পৃথিৱীত অসমীয়া ভাষাক লৈ বহুতো সমস্যা দেখা পোৱা যায় যাৰ ফলত আমি বাহিৰৰ দেশত ফুৰিবলৈ গ'লে তাত তাৰ ভাষাটো শিকিলৈ তাত ক'ব লগা হয় আমি অসমীয়া ভাষা তাত কোনো পধ্যেই ব্যৱহাৰ কৰিব নোৱাৰোঁ আজিৰ দিনত অভিভাৱকসকলে ইংলিছ মিডিয়ামতহে এডমিশ্যন দিয়ে কাৰণ যদি তেওঁলোকে অসমীয়া মিডিয়ামত ল'ৰা ছোৱালীবিলাকক এডমিশ্যন দিয়ে তেতিয়া তেওঁলোক যেন গাঁৱলীয়া সমাজৰ ব্যক্তি তেনে মনোভাৱ তেহঁতৰ মনত সৃষ্টি হয় আমাৰ অসমীয়া ৰীতি নীতি এৰি খ্ৰীষ্টান ধৰ্ম লোৱা ব্যক্তিসকলৰ উদাহৰণো আমি দেখিবলৈ পাওঁ যেতিয়া মোগলসকলে অসম আক্ৰমণ কৰিবলৈ আহিছিল তেতিয়া মোগলসকলে অসমীয়া মানুহবোৰৰ বীৰত্ব দেখি বিস্মৃত হৈ পৰিছিল পৰাজিত পৰাজিত মোগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত ৰৈ গৈছিল মোগলসকল পৰাজিত মোগলসকল যেতিয়া অসমত আহিছিল তেওঁলোকে অসমীয়া সংস্কৃতিটো খুবেই পচন্দ কৰিছিল আৰু অসমীয়া সংস্কৃতিৰ লগত একাকাৰ হৈ পৰিছিল তিনি দহ দুহেজাৰ চৌব্বিছ চনত কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাটোক পোন্ধৰশ দুহেজাৰ বছৰীয়া পুৰণা হিচাপে স্বীকৃতি দিছিল অসমীয়া ভাষাটোক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছিল